মই শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলো তাত এদিন আমাক অঞ্জলী বইদেৱে কিছুমান স্কুলীয়া জীৱনৰ স্মৃতি হৈছে অঞ্জলী বাইদেৱে আমাক এদিন ইলেকশ্যনৰ সংক্ৰান্তত কিছুমান প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নবোৰৰ উত্তৰ মই বৰ ভালকৈ দিছিলো তাৰপৰা বাইদেৱে মোৰ বৰ প্ৰশংসা কৰিছিলে তাৰপৰা আৰু এদিন আমাৰ এটা গল্প কম্পিটিশ্যনৰ হৈছিলে সেই কম্পিটিশ্যনটোত মই ভালদৰে এটা দুখীয়া মানুহৰ আৱিৰ্ভাৱ বুলি পেলাই এটা গল্প গল্প লিখিছিলো সেই গল্পটোত স্কুলৰ স্কুলৰ মেগাজিনত প্ৰকাশ হৈছিলে এদিন চংগীতা আৰু তনুৰ লগত বৰ ভালদৰে দন কৰিছিলো দন কৰোঁতে আমি কন্দা কটা কৰি হুলস্থুল কৰি দন কৰিছিলো আৰু দিবাৰশ্মী নামৰ ছোৱালী এজনী খুব ভালদৰে মই মাৰপিট কৰিছিলো তেতিয়া মোক স্কুলত বাইদেৱে খুব মাৰিছিলে তাৰপা ক্লাছ টেনত আনন্দ ছাৰৰ অংক পিৰিয়ডত বাহিৰলৈ উৎপা হাঁহি থকাৰ কাৰণে উৎপাত বাহিৰলৈ ওলাই যাবলগীয়া হৈছিলে এদিন চচী ছাৰৰ পিৰিয়ডত লেকচাৰ মাৰি থাকাৰ কাৰণে স্কুলৰ বাহিৰলৈ ওলাই যাবলৈ কৈছিলে তাৰপাছতে কলেজৰ কলেজীয়া জীৱনত মই শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত পঢ়ি ছিলো তাত তাত সংগীতা গোহাঁইবৰুৱা নামৰ ছোৱালী এজনীৰ লগত বৰ ফ্ৰেণ্ডশ্বীপ আছিলে তাৰপিছতে তাই তাইৰ লগতে উৎপাত কৰি ধেমালি কৰি ঘূৰি ফুৰিছিলো মৌমিকা নামৰ এজনী বান্ধৱী আছিলে তাইৰ প্ৰীতম নামৰ ল'ৰা এটাক ভাল পাইছিলে সেই ল'ৰাটোক লগ কৰিবলৈ আহি আমাক দুইজনীকে মাকে খুব মাৰণ দিছিলে

তাৰপা সংগীতা সংগীতাই পাৰ্থ নামৰ ল'ৰা এটাক ভাল পাইছিলে সেই পাৰ্থ নামৰ ল'ৰাটোক লগ কৰিবলৈ অহাৰ কাৰণে আমাৰ ঘৰলৈ এনে আহে তাই পাৰ্থ নামৰ ল'ৰাটোক লগ কৰিবলৈ তেতিয়া আমাৰ দেউতাই তাইকে মোকে খুব গালি দিয়ে তাৰপৰা তাৰপা আমি স্কুলত কলেজত বহুত বদমাছি কৰিছিলো আৰু কলেজৰ ছাৰ বাইদেউসকলক ইনামূল ছাৰক আমি ফুলা লুচি বুলি জোকাইছিলো আমি বুদিত মিশ্ৰ ছাৰে আমাক ভালদৰে ইকনমিকছটো পঢ়াইছিলে আমি খালী কিন্তু মন দিয়া নাছিলো তাৰপা আমি বহুত উৎপাত কৰিছিলো আৰু হেৰি ছাত্ৰী একতা সভাত আমি অংশগ্ৰহণ কৰিছিলো তাৰপা খেল ধেমালিতো অংশগ্ৰহণ কৰিছিলো তাৰপা আমি পঢ়ি থাকোতে এদিন বিদ্যা বৰুৱা নামৰ বিদ্যা বৰুৱা বুলি মানুহ এজনৰ ছোৱালী এজনীক আমি প্ৰতিমা বৰা বৰুৱা বুলি ছোৱালী এজনীক ঠিক আমি ৰেগিং কৰাৰ কাৰণে আমাক গোটেই ল'ৰা ছালি ছোৱালীবিলাককে মাক দেউতাকে কমপ্লেইন দিছিলে কমপ্লেইন সোধোৱাৰ কাৰণে এদিন বৰ ডাঙৰ এখন কলেজত ডাঙৰ এখন কাজিয়া হৈছিলে সেই কাজিয়াৰ সূত্ৰপাততেই তাইক স্কুলৰ পৰা কলেজৰ পৰা ৰাষ্টিকে'ট কৰা হ'ল তাই আঙুলি টোওৱা ছাৰ বাইদেউসকললৈ কথা কৈছিলে সেইটো কাৰণে তাইক আমাৰ কলেজৰ পৰা বহিস্কৃতকৰণ কৰা হ'ল তাৰপিছতে আমাৰ কলেজত খুব ভাল ৰিজাল্ট কৰিছিলে অনিমা গোস্বামী বুলি বাইদেউ এগৰাকীয়ে তাৰপৰা নমিতা গোস্বামী বুলি বাইদেউ এগৰাকীয়ে ভাল ৰিজাল্ট কৰিছিলে তাৰপিছতে অনিন্দিতা বৰুৱা বুলি বাইদেউ এগৰাকীয়ে কৰিছিলে ভাল ৰিজাল্ট বহুত ভাল ভাল ছোৱালীয়ে ভাল ৰিজাল্ট কৰি পেলাই আমাৰ কলেজলৈ সুনাম কঢ়িয়াই আনিছিলে সেয়াই মোৰ কলেজীয়া জীৱনৰ স্মৃতি